আমি সাধাৰণতে উৎসৱত ৰন্ধা কেইপদমান বস্তু হ'ল লুচি চুজি বুট চানা প্ৰসাদ পায়স খিচিৰি লুচিটো আমি সাধাৰণতে ময়দা আটা এনেকৈ দিয়েই তৈয়াৰ কৰা হয় প্ৰথমতে আটাটো পানী বা ৰিফাইন দি সানি লোৱা হয় সানি পেলাই সেইটো সৰু সৰুকৈ গোল কৰি বেলনা মাৰিত বেলি তেলত দি লুচিটো তৈয়াৰ কৰা হয় আৰু চুজিটো ঠিক তেনেকৈয়ে চুজিটো অলপ আধা ভাজি পেলাই তাত গাখীৰ চেনি নাৰিকল দি চুজিটো তেনেকৈয়ে তৈয়াৰ কৰা হয় ঠিক বুট চানাটোও বুটটোও আগদিনাখন তিয়াই থৈ বা ৰাতিপুৱা তিয়াই থৈ দুপৰীয়া বা সন্ধিয়া বুটটো তাৰ পৰা পানীৰ পৰা টুকি তাৰ পিছত তেনেকৈয়ে চানা তৈয়াৰ কৰা হয় ঘিউত বা ঘিউতো পাৰি আৰু ৰিফাইনতো তেনেকৈয়ে বুটটো তেনেকৈ তৈয়াৰ ভাজিব পাৰি ভাজি পেলাই তেনেকৈয়ে চানাটো বনাব পাৰি ঠিক তেনেকৈ প্ৰসাদটোও মগু বুট নাৰিকল চেনি এনেকৈয়ে দি প্ৰসাদটো তৈয়াৰ কৰা হয় ঠিক তেনেকৈয়ে পায়সটোও এটা চা পায়সৰ এটা চাউল পোৱা যায় সেই চাউলটো অকণমান সময় তিয়াই থব লাগে তিয়াই থৈ পেলাই গাখীৰ যদি এমুঠি চাউল দিয়া যায় তাত এক লিটাৰ গাখীৰ দিয়া হয় এক লিটাৰ এক লিটাৰ গাখীৰটো প্ৰথমতে উতলাই ল'ব লাগে উতলাই তাত চাউলটো দি দিব লাগে চাউলটো দি অলপ যেতিয়া সিজিব তাত তেতিয়া চেনিটো দিয়া হয় চেনিটো দি নাৰিকল অকণ দিব পাৰি তাৰ পিছত তেজপাত দিব পাৰি তেতিয়া পায়সটো খুব ধুনীয়া হয় খাবলৈ টেষ্টটো বহুত ধুনীয়া হয় তেনেকৈয়ে পায়সটো তৈয়াৰ কৰা হয় তাৰপিছত তৈয়াৰ কৰা হয় খিচিৰি খিচিৰিটো ঠিক তেনেকৈয়ে চাউল লাগে দালিটো লাগে দালিটো অলপ বেছিকৈয়ে লাগে চাউল দালি তাৰ পিছত বন্ধাকবি আলু এনেকৈয়ে দি খিচিৰি তৈয়াৰ কৰা হয়